শিশু শ্ৰমিক হ'ব লগা হোৱাতো এনে এক সামাজিক ব্যাধি যিয়ে এজন শিশুক শাৰীৰিক আৰু মানসিকভাৱে পংগু কৰাৰ লগতে সমাজ তথা দেশৰ প্ৰগতিটো বাধাৰ সৃষ্টি কৰে শিশু শ্ৰমীসকলে হেৰুৱাই পেলাই সিহঁতৰ শৈশৱ কৈশোৰ আৰু শিক্ষা যিটো শাৰীৰিক সামাজিক আৰু নীতিগতভাৱে বিপদজনক আৰু ক্ষতিকাৰক বিশ্বৰ পৰা শিশু শ্ৰমিক নিৰ্মূল কৰা উদ্দেশ্যে আন্তৰ্জাতিক শ্ৰমিক সংস্থাই দুহেজাৰ দুই চনৰ জুন মাহৰ বাৰ তাৰিখৰ পৰা প্ৰতিবছৰে বিশ্ব শিশু শ্ৰমিক প্ৰতিৰোধ দিৱস পালন কৰি আহিছে সমাজ বিজ্ঞানীসকলৰ মতে দাৰিদ্ৰতা আৰু সামাজিক সুৰক্ষাৰ অভাৱেই শিশুশ্ৰমৰ প্ৰধান কাৰণ দৰিদ্ৰতাৰ অভাৱৰ বাবেই অভিভাৱকসকলে তেওঁলোকৰ সন্তানক কাম কৰিবলৈ যাবলৈ বাধ্য কৰে অশিক্ষিত পিতৃ মাতৃ অনুভৱ যে বিদ্যালয়লৈ যোৱাতো সময় নষ্ট কৰাৰ বাহিৰে আন একো নহয় আনহাতে শিশু অপৰাধি চক্ৰৰ কৱলত পৰিও শ্ৰমিক হ'বলৈ বহু শিশু বাধ্য হৈ পৰে বিশ্বৰ প্ৰতি দহজন শিশুৰ বিপৰীতে এজন শিশু শ্ৰমিক দেখিবলৈ পোৱা যায় শিশু শাসন কৰিবলৈ সহজে বাবে শিশুক শ্ৰমিক হিচাপে ব্যৱহাৰ কৰা দেখিবলৈ পোৱা যায় বিশেষকৈ জনসংখ্যা বিস্ফোৰণ উপযুক্ত আইন প্ৰণয়নৰ অভাৱ দৰিদ্ৰতা শিক্ষাৰ অনুগ্ৰহৰতা আদি শিশু শ্ৰমিক বৃদ্ধি পোৱাৰ মূল কাৰণ অৱশ্যে আনুসংগিক কাৰণ হিচাপে শিক্ষাৰ অভাৱ মানুহৰ বস্তুবাদী সভ্যতাৰ প্ৰতি অধিক আকৰ্ষণ এইবোৰো আছে গুৰুত্বপূৰ্ণ কথা যে শিশু শ্ৰমিকৰ সংখ্যা বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে বৃদ্ধি পাইছে শিশু সৰবৰাহৰ সংখ্যা ইউনিচেফৰ মতে শিশু শ্ৰমিক বৃদ্ধি পোৱাৰ মুখ্য কাৰণ হ'ল নাগৰিকৰ দুৰ্বল অৰ্থনীতি অৱস্থা বি বি চি ৰ অনুসন্ধান্তৰ তথ্য মতে ইয়াৰ কাৰক দৰিদ্ৰতা আৰু জনসাধাৰ শিক্ষা তথা কৰ্ম আন্তঃগথনিৰ অভাৱ পৰিয়ালৰ সম্পদ আৰু উপাৰ্জন কম হোৱাৰ বাবে ল'ৰা ছোৱালীক বিদ্যালয়লৈ যাব নিদিয়ে বচপন বচাও আন্দোলন কেৰিয়া ইণ্ডিয়া চাইল্ডলাইন গ্ল'বেল মাৰ্চ লছ এছ'চিয়েচন চাইল্ড ৰাইট আৰ ইউ আৰু ৰিড ডে' ইণ্ডিয়া ইত্যাদি সংগঠনে শিশু শ্ৰমিক নিমূলৰ ৰূপে বিভিন্ন দিশত কাম কৰি থকা পৰিলক্ষিত হৈছে শান্তিৰ নবেল বঁটাপ্ৰাপ্ত কল্যাস সত্যাৰ্থিৰ দৰে সমাজ সচেতন ব্যক্তিয়ে শিশুসকলৰ বাবে আজীৱন কাম কৰি আহিছে ঊনৈছশ আশী চনত তেওঁ বচপন বচাও আন্দোলন আৰম্ভ কৰি প্ৰায় আশী হেজাৰ শিশুক আৰু অধিকাৰ সুনিশ্চিত কৰিছে শিশু শ্ৰমিক ৰোধ কৰাৰ বাবে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ প্ৰভাৱ গোষ্ঠীসমূহৰ দায়িত্ব অতিকৈ বেছি কেৱল এটা দিনৰ বাবে শিশু শ্ৰমিক দিৱস উদ্দেশ্যে প্ৰণতিত প্ৰচাৰক আহিলা হৈ নপৰক অৱশ্যে দৰিদ্ৰতা নিৰ্মূল নহোৱালৈকে বা সহা জীৱিকাৰ ওপৰত উপলব্ধ নহোৱালৈকে শিশু শ্ৰমিকৰ সমস্যা একেবাৰে শেষ কৰাটো সম্ভৱ নহয় তথাপিও বিকল্প চেষ্টাবোৰ কৰি যাবই লাগিব